যোৱা সপ্তাহত মই এখন মোৰ ক্লাছৰ লগত ৰিলেটেড এখন কিতাপ কিনিছিলোঁ কিতাপখনৰ প্ৰিণ্টিঙৰ যিটো আখৰ যিটো কাৰ্বন ব্যৱহাৰ কৰিছে একেবাৰে বেয়া তাতে ডাবল ডাবল কিছুমান জেগাত ব্যৱহাৰ কৰা খাইছে তাৰোপৰি কিতাপৰ পেপাৰ কোৱালিটিটো একদম বেয়া আৰু তাতে পেজবোৰ ভালদৰে চিলাই কৰা নাই আৰু খুব বেছি এমাহমানৰ পাছত সেইবোৰ এৰুৱাই যাব আৰু কিতাপখন মানে বিশেষ এটা দেখিলে মানে বিশেষ এটা আকৰ্ষণীয়হেন নালাগে